কাবাডী কথানো কিনো ক'ম মই কাবাডী সৰুৰে পৰাই খেলি ডাঙৰ হোৱা হৈছো বুলি ক'ব পাৰি এই কাবাডীৰ লগত মোৰ সম্পৰ্কটো বেলেগেই যেতিয়া পোন প্ৰথমবাৰৰ বাবে মই কাবাডী খেলিছিলোঁ ক্লাছ ফাইভত ক্লাছ ফাইভত মোৰ বন্ধু বান্ধৱীৰ সৈতে খেলিছিলোঁ কিন্তু পোনপথমবাৰৰ বাবে মই দুখ পাইছিলোঁ যদিও এই খেল হৈছে অতি ৰোমাঞ্চকৰ এই খেলত টোটেল অ চৈধ্যজন খেলুৱৈ থাকে মাজতে এপাত লাইন থাকে এই খেলৰ নিয়ম বুলি ক'বলৈ গ'লে কি হয় এজন খেলুৱৈয়ে লাইনডাল ক্ৰছ কৰি ইফালে গৈ খেলুৱৈসমূহক অঁ চুব লাগে যিমানজন খেলুৱৈক চুব পাৰে সিমানেই পইণ্ট লাভ কৰিবলৈ সক্ষম হয় যদি খেলুৱৈজনে অ চুব লওঁতে যদি অইন খেলুৱৈকেইজনে ধৰিবলৈ সক্ষম হয় তেতিয়া অন্য গ্ৰুপটোৱে মানে তেতিয়া এক পইণ্ট পায় সেয়েহে কা কাবাডী খেলটো অতি ৰোমাঞ্চকৰ মই কাবাডীত এজন ৰেফাৰীৰো আৱশ্যক মই সৰুৰ পৰা দেখি আহিছোঁ আমাৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহত কাবাডী খেলটো খেলোৱা হয় য'ত য'ত আমি মই প্ৰথম আম আমি স্কুলত লগৰ ল'ৰা সৈতে এই খেলতো অংশগ্ৰহণ কৰোঁতে প্ৰথম স্থান পাবলৈ সক্ষম হৈছিলোঁ আমি টোটেল এই খেল খেলিয়ে ডাঙৰ হৈছোঁ বুলি ক'ব পাৰি আৰু এই খেলৰ লগত মোৰ বহুতো স্মৃতিও জড়িত হৈ আছে কাবাডী এই খেলৰ বিষয়ে আৰু ক'বলৈ গ'লে ভাৰতবৰ্ষত এই খেলৰ অৰ এই খেলৰ টেন বৃদ্ধি পাবলৈ ধৰিছে সেয়েহে হে এই খেল অতি আৱশ্যকীয়ও হৈ পৰিছে মানৱ জীৱনলৈ